অঁ শুনিছোঁ কি কৰিছা নিধা মইও এয়া চাহ অকণ খাই আছোঁ এনেই হেৰি নহয় আজিকালি নাৰীসকলৰ একো সুৰক্ষা নাইকিয়া হৈছে গম পাইছাই নহয় দেশত অঁ হোৱা গছপুলি এটা ৰুওঁতে সৰুৰ পৰা কিমান প্ৰতিপালন কৰিবলগীয়া হয় ঠিক তেনেধৰণে ল'ৰা আৰু ছোৱালী দুইটাকে তেনেকৈ কষ্টকৈ জন্ম দিয়া হয় নাই আজি আজি ল'ৰাজনে মুকলিমুৰীয়াকৈ ফুৰিব পাৰিছে কিন্তু ছোৱালীজনী নোৱাৰে ছোৱালী এজনী স্কুললৈ ওলাই গ'লে মাক দেউতাকৰ চিন্তাই কেতিয়াকৈ পাবহি দৈত্য় দানৱৰ অভাৱ নোহোৱা হৈছে দেশত গতিকেলৈ সকলো অঁ ওচৰ ওচৰ পালেহি গতিকেলৈ আমি সকলো একগোট হৈ সেই বিষয়ে অকণমান চকু কাণ দিয়াটো উচিত বুলি মই ভাবিছোঁ অঁ হয় আজিকালি গোট আছে গোটত নোৱাৰিলে মানে ভি অ গোট আছে এনেধৰণে সং পাতি আমি ছোৱালীবিলাকৰ সুৰক্ষা দিব লাগে আমিও তেতিয়া অঁ অঁ আমি সুস্থ অঁ তেতিয়া আমি নিজেও সুস্থ ধৰা আজি ছোৱালীজনী স্কুলৰ পৰা অহাটো বাট চাব নালাগে সময়মতে আহিব সময়মতে যাব আজি ফুৰিবলৈ ছোৱালী এজনী ওলাই গ'লে চিন্তা চোৱাচোন অঁ যৌতুকৰ লগত অত্যাচাৰ কোনোপধ্য়ে ছোৱালী বস্তুটো ইমানেই বেয়া হৈছেনে বাৰু ধৰ্ষণ হত্যা যৌতুকৰ কাৰণে মাৰ ধৰ বোৱাৰী অত্যাচাৰ ছোৱালীৰ পৰাইতো বোৱাৰী হৈছোগৈ বা আমিও বুঢ়ী হৈছোগৈ তাকে চিন্তা কৰিবলগীয়া হ'ল সময় শুই থাকিলে নহয় সকলো একমত হ'লে কি কৰিব নোৱাৰি যিহেতু নাৰীয়ে এৰপ্লেনো চলাইছে অঁ নহয় সকলো একমত হ'লে মানে কৰিব নোৱাৰা কাৰণ একোৱে নাই তাৰ ভিতৰে নাৰীয়ে দেশ চলাইছে এৰোপ্লেন চলাইছে তাৰ ভিতৰতে কিছুমানৰ নিৰ্যাতন হিংসা সেইকাৰণে সকলো একমত হ'ব লাগে অঁ আনক হেৰি নকৰে অঁ হয় হয় হেৰি তাকে লোকৰ বুলি ভাবি থাকিলে আমাৰ সেইটো সুৰক্ষা নহ'ব সকলো ল'ৰা ছোৱালী ছোৱালী নিজৰ বুলি ভাবিব লাগিব আজি ছোৱালী এজনীৰ ওপৰত যে ইমান অত্যচাৰ কি কাৰণে হৈছে আমি সকলোৱে যদি একমত হওঁ বিয়াই নাৰীয়ে নাৰীৰ শত্ৰু অঁ হয় হয় হয় আহিব

অঁ সেইবোৰ কথা উলিওৱাটো ভাল একদম জুম পাতি সিজনীয়ে সিজনীক ক'ব সিজনীয়ে সিজনীক ক'ব আমি সকলোৱে নিজৰ ছোৱালী বুলি যদি মুঠি মাৰি ধৰো কিবা এটা বেয়া কৰিলে তুমি এনেকৈ তাই কেলৈ কৈছা বুলি ক'ব পৰাৰ ক্ষমতা হ'ব লাগিব তেতিয়াহেতো নাৰীৰ সৰলীকৰণ কেনেকৈ হ'ব যি ওলাই যাব নোৱাৰে সমান মৰ্য্য়দা অঁ অঁ দানৱৰূপী মানৱ হৈছে আকৌ সেইকাৰণে হৈছে অঁ তোমাৰ বা তোমালোকৰ আত্মসহায়ক গোট নাই নেকি সোমাই ল'বা অঁ সোমাই ল'বা গোটৰ জৰিয়তে আজিকালি বহুতখিনি কৰিব পাৰে সহায় একমুঠি অঁ অঁ হ'ব অকণমান সজাগ হ'বা